এনেই আছোঁ তই ভাত খালিনে অঁ কিহেৰে খালী

মই কণী মা আছে এনেই তহঁতৰ অঁ কালি প্ৰগ্ৰেম চাবলৈ গৈছিলিনে কলেজত মইও গৈছিলোঁ চাই কেনেকুৱা লাগিলে চাই কেনেকুৱা লাগিলে

ঘৰলৈ আহিলোঁ দুটামান বজাত আৰু বাকী সবৰে ভাল আৰু ঘৰত

ভালেই ভালেই

এনেই আৰু কলেজত লগ পাম হ'ব এতিয়া